ভাৰতৰ বহুত ঠাইত শিক্ষাত উৎসাহ দিবলৈ ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল লেপটপ দিয়া আঁচনি আছে এনে আঁচনি কামত আহে কিয়নো বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰীসকল থাকে সিহঁতৰ গাঁৱত কি হয় স্কুলৰ ব্যৱস্থা নাথাকে স্কুল শিক্ষা ল'বলৈ সিহঁতে বহুত দূৰলৈ যাবলগীয়া হয় আৰু তেনে অৱস্থাত কি কৰা হৈছে যাতায়াতৰ ব্যৱস্থা বেয়া থাকে গতিকে এনে অৱস্থাত কি কৰা হয় চৰকাৰৰ ফালৰ পৰা যদি এখন বাইচাইকেল পায় সিহঁতে উৎসাহ পায় আৰু দুগুণে পঢ়িবৰ ব্যৱস্থা পঢ়িবলৈ ভাল পায় ঠিক সেইদৰে লেপটপ দিয়াৰ ব্যৱস্থা থাকিলে কি কৰা হয় লেপটপৰ জৰিয়তে সিহঁতে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰে যিবোৰ দুখীয়া অঞ্চলৰ শিক্ষাৰ্থী থাকে তেওঁলোকে হয়তো লেপটপ এটা নিজেই কিনি পেলাই বি ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে কাৰণ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল আৰু সেইবাবে কি কৰা হয় তেওঁলোকক যদি লেপটপ এটা চৰকাৰৰ ফালৰ পৰা আঁচনিৰ জৰিয়তে যদি দি দিয়া হয় তেওঁলোকে কি কৰে পঢ়াত উৎসাহ পায় আৰু দুগুণে পঢ়িব বিচাৰে আৰু পঢ়াৰ সংখ্যাটো বাঢ়ি গ'লে কি হৈছে আমাৰ দেশ লাহে লাহে উন্নতি হৈ আগবাঢ়ি যাব